ক্ৰীড়া কেন্দ্ৰ বুলিলে সাধাৰণতে সেইবোৰ ফাংচনক বা কেন্দ্ৰক বুজায় য'ত বিভিন্ন ধৰণৰ খেলা ধূলাৰ ব্যৱস্থা থাকে খেলা ধূলা কৰিব পৰা যায় আমাৰ অঞ্চলত তেনেকুৱা কেন্দ্ৰ বুলিলে সাধাৰণতে এখন খেলপথাৰ আছে আৰু তাৰ লগতে এখন জিম খানা আছে তাৰ ওচৰতে এখন বেডমিণ্টনৰ কৰ্টো আছে য'ত সাধাৰণতে বিভিন্ন ল'ৰা ছোৱালীয়ে আহি পেলাই বেডমিণ্টন খেলে তাৰোপৰি যিখন ফিল্ড আছে খেলপথাৰ আছে তাত আমি ফুটবল আৰু ক্ৰিকেট খেলোঁ সাধাৰণতে বাৰিষাৰ দিনত ফুটবল বেছিকৈ খেলা যায় আৰু বৰষুণ নথকা খৰাং দিনত ক্ৰিকেট খেলাৰ প্ৰচলন আছে ইয়াৰ উপৰি আমাৰ ইয়াতে এটা চুইমিং পুলো আছে য'ত নেকি বিভিন্নজনে আহি তাত সাঁতোৰৰ অভ্যাস কৰাৰ লগতে মাজে সময়ে সাঁতোৰ খেলত অংশগ্ৰহণ কৰে তাৰোপৰি আমাৰ খেলপথাৰতে মাজে সময়ে ভলিবল খেলাৰো ব্যৱস্থা কৰা হয় য'ত নেকি বিভিন্ন ল'ৰা ছোৱালী আহি অংশগ্ৰহণ কৰে আমাৰ গাওঁৰে ল'ৰাসমূহে প্ৰায়ে সেই খেলপথাৰত গধূলি সময়ত ভলিবল খেলা দেখিবলৈ পোৱা যায় এনে কেন্দ্ৰসমূহত এনে কেন্দ্ৰসমূহে এখন সমাজৰ ডেকা মানুহখিনি স্বাস্থ্য সুচল কৰি ৰখাত ভালেখিনি অৰিহণা যোগায় গতিকে আজিৰ সময়ছোৱাত এনে কেন্দ্ৰসমূহৰ প্ৰয়োজন বাৰুকৈয়ে অনুভৱ কৰিব পাৰি